ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ আপোনাৰ প্ৰিয় হৈছে অসম দেশখন আমাৰ অসম দেশত ভাৰতৰ পূৰ্বদেশৰ সূৰ্য্য উঠা দেশ বুলি কয় আমাৰ অসমৰ অসম দেশত আমাৰ ঘূৰিবলৈ বা ফুৰিবলৈ ভিন্ন ভিন্ন জাগা আছে বহুত ধুনীয়া ধুনীয়া চাবলগীয়া বস্তু আছে বহুত শিকিবলগীয়া কথা আছে আমাৰ অসম দেশৰ গুৱাহাটী চহৰখন হৈছে বহুত ডাঙৰ চহৰ চহৰখনত আপোনাৰ চহৰখনৰ ওচৰেদি আপোনাৰ শ্বিলং যায় শ্বিলং আপোনাৰ এনেকুৱা এটা জাগা য'ত আপোনাৰ বহু সময় অকল ঠাণ্ডা পৰি থাকে তাত আপুনি ফুৰিবলৈ বা ঘূৰিবলৈ বহুত ধুনীয়া জাগা তাত আপোনাৰ বৰফো পৰে আৰু শ্বিলংত যদি আপুনি ফুৰিবলৈ যায় তেতিয়া আপুনি তাত ধুনীয়াকৈ থাকি তাত আপোনাৰ আপুনি আপোনাৰ সংগীৰ লগত গৈ ঘূৰি ফুৰি ধুনীয়াকৈ তাত আপোনাৰ এটা সুন্দৰ পৰিৱেশ চাবলৈ পাব শ্বিলংৰ খোৱা বোৱাবোৰ অতি ধুনীয়া আমাৰ অসম দেশত আমাৰ অসমীয়াৰ এটা উৎসৱ আছে বিহু আমাৰ বিহু হৈছে তিনিটি প্ৰথম হৈছে মাঘৰ বিহু তাৰ পিছত হৈছে বহাগৰ বিহু তাৰপিছত হৈছে আমাৰ কাতি বিহু মাঘৰ বিহুত আমি মেজি জ্বলাওঁ মেজি জ্বলাই সকলোৱে ভোজ ভাত খাওঁ আৰু মেজিত আমাৰ সদায় মাঘৰ বিহুৰ আগৰ দিনা পাতি লওঁ মাঘৰ বিহুৰ আগৰ দিনা মেজি পাতি ৰাতি মেজিটো পহৰা দিওঁ ওচৰ পাঁজৰত ক'ৰবাত জেউৰা চেউৰা চোৰ কৰিবলৈ যাওঁ তাৰপিছত আপোনাৰ পিছদিনা ৰাতিপুৱা বেলি ওলোৱা লগে লগে আমি আমাৰ মেজিভাগ জ্বলাই সকলোৱে গা ধুই সেৱা কৰোঁ তাৰপৰা সকলোৱে জা জলপান খাওঁ আৰু দ্বিতীয়টো বিহু হৈছে বহাগৰ বিহু এইটো আমাৰ বছৰেকীয়া বিহু বুলি কয় অসমত এই বহাগৰ বিহুত প্ৰথম দিনা হয় গৰু বিহু য'ত আমি সকলোৱে গৰুক পূজা কৰোঁ গা নোৱাওঁ ধোৱাওঁ খোৱাওঁ তাৰ পিছৰ দিনা হৈছে আমাৰ মানুহৰ বিহু আমি ডাঙৰক সেৱা কৰি নতুন কাপোৰ কানি পিন্ধি সকলোৱে নিজৰ নিজৰ আশীৰ্বাদ লওঁ আৰু আগবাঢ়ি যাওঁ আৰু তৃতীয়টো হৈছে কাতি বিহু কাতি বিহু আমাৰ আমি যি ধান অসম দেশত যি ধান খেতি হয় সেই ধান খেতি যাতে পিছলে ভালে কুশলে গৈ থাকিবলৈ এই বিহুবিধ সেয়ে এই বিহুবিধ মনা হয় আৰু আমাৰ অসমত ফুৰিবলগীয়া জাগা বহুতো আছে যেনে আমাৰ অসমৰ মূল্যতম জাগা জিলা হৈছে শিৱসাগৰ শিৱসাগৰ চহৰত আমাৰ আগৰ দিনৰ ৰজা মহাৰজাসকলে বাস কৰিছিল তেওঁলোকে শিৱসাগৰ চহৰত বহুতো দৌল বা জয়সাগৰ পুখুৰী আদি বহুতো ইত্যাদি নিৰ্মাণ কৰি থৈ গৈছে দৌলৰ ভিতৰত আপোনাৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল চৰাইদেউ মৈদাম জয়সাগৰ পুখুৰী তেনেকৈ বহুতো ভিন্ন ভিন্ন চাবলৈ আছে শিৱসাগৰ মহা শিৱসাগৰ চহৰত আপোনালোকে আজিলৈকে কোনো চাইণ্টিষ্ট বা কোনো বিশেষ মানুহ আজিলৈকে ইমানখিনি আপোনাৰ ৰহস্যময় আপোনাৰ লুকাই আছে কোনো আজিলৈকে উল্লেখ কৰি ওলাবই পাৰা নাই প্রায়ভাগখিনি উলিয়াব পৰা হ'ল কিন্তু আৰু বহুতো ৰাজ আছে য'ত বেলেগে কোনো কোনো ওলাব পৰা নাই শিৱসাগৰৰ আৰু ৰংঘৰটোত মনাই মাঘ বিহু বা ভোগালী বিহুত বহুত ধুনীয়াকৈ আয়োজন কৰা হয় আৰু আপোনাৰ যেতিয়া জয়সাগৰ পুখুৰীত আহিব ফুৰিবলৈ আহিব আৰু শিৱসাগৰ জয়সাগৰ পুখুৰীত আপোনালোকে ভিন্ন ভিন্ন ধৰণৰ মাছ দেখি পাব এই তেনেকুৱা ধৰণৰ মাছ আপোনালোকে বেলেগত ক'তো দেখিয়ে পোৱা নাই চাগে জয়সাগৰ পুখুৰীতো আপোনাৰ ইমানেই দ জয়সাগৰ পুখুৰীৰ পানী আজিলৈকে আপোনাৰ অকণো শুকাইয়েই পোৱা নাই তাৰপিছতে আমাৰ অসমৰ পূৰ্ৱদেশৰ ফালে আছে অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ ফালে আপোনালোকে বহুত পাহাৰ ভৈয়াম এই সকলো দেখিবলৈ পাব তাৰ পাহাৰৰ পৰা আপোনাৰ ঝৰ্ণা বৈ থাকে তাত সকলো গৰম দিনত সকলো ফুৰিবলৈ যায় তাতে আপোনাৰ গা পা ধুয়ে ফূৰ্তি ফাৰ্তা কৰে তাত খোৱা বোৱাও ভাল আৰু আপোনাৰ আৰু এটা জাগা আছে অসম অসমৰ তিনিচুকীয়াত দিশত উত্তৰ ফালদি যাব লাগে সেয়া আপোনাৰ হৈ গ'ল মায়দিয়া তাত আপোনাৰ নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে আপোনাৰ অকল বৰফেই পৰি থাকে সেই জাগাখন চাবলৈ বৰ সুন্দৰ আৰু তাত গ'লেও আপুনি যদি সাধাৰণ কাপোৰত যায় আপুনি ঠাণ্ডাত থাকিব নোৱাৰিব কাৰণ আপোনাৰ যদি তাত ফুৰিবলৈ যায় গাড়ী বা বাইকৰ আপুনি গাড়ী বা বাইকত বেছি দূৰ যাব নোৱাৰিব গাড়ী বা বাইক তাত ৰখাই থৈ যাব লাগিব বাইকত গ'লে আপুনি বাইক চকাত যাতে স্লীপ নাখাওক সেই তেনেকৈ ধৰণে বান্ধি লৈ যাব লাগিব গাড়ীতো আপুনি একেই কাম কৰিব লাগিব তাত আপুনি গাড়ী থৈ ওপৰত তেতিয়া বৰফত পাব বৰফত আপুনি খুব ধুনীয়া ফূৰ্তি ফাৰ্তা কৰিব পাৰিব আমাৰ অসমৰ তিনিচুকীয়া চহৰত বহুতো পাহাৰ ভৈয়াম বিল তেনেকৈ বহুতো আছে অসমৰ তিনিচুকীয়া চহৰতে আছে ঢলা সদীয়া বিখ্যাত দলং অসমৰ সৰ্বোত্তম দীৰ্ঘ দীঘল দলং হৈছে সেইখন দলং ভূপেন হাজৰিকা সেতু বুলি কয় সেইখন আপোনাৰ ঢলা আৰু সদিয়া দলং দলঙৰ ওপৰেদি নিৰ্মাণ কৰা হৈছে আমাৰ ব্ৰহ্মপুত্ৰখনৰ ওপৰেদি সেই ডক্টৰ ভূপেন হাজৰিকা সেতুখন নিৰ্মাণ কৰা হৈছে